বিয়াৰ দৰে ডাঙৰ অনুস্থান বুলি ক'লে আমাৰ অঞ্চলতটো বিয়াটো এটা ডাঙৰ উৎসৱ হিচাপে পালন কৰা যায় যিহেতু আমাৰ গাঁৱত দেখিবলৈ পোৱা হৈছে কিছুমান কিছুমান গাঁৱত ল'ৰা ছোৱালীৰ সংখ্যা মাথো এটা গতিকে তেওঁলোকৰ ঘৰতটো বিয়াটো গোটেই জীৱনত এবাৰেই পোৱা যায় গতিকে আমাৰ গাওঁবিলাকত বিৰাট এটা ডাঙৰ উৎসৱ হিচাপে পালন কৰা যায় আৰু এনেকুৱা মানে বিয়া বুলি কোৱাৰ লগে লগে আমাৰ গাৱঁত মানে ঘৰলৈ মানুহৰ আগমন মানে মাহী পেহীৰ পৰা আদি কৰি বংশ পৰিয়ালৰ আগমন মানে বিয়াৰ মিনিমাম পাঁচ ছয় দিন আগৰ পৰাই ঘৰখনত মানে এটা উলহ মালহৰ পৰিস্থিতি হয় পাঁচ ছয়দিন আগতেই আহে আলহী থকাকে বিয়া একে শেষ কৰি যায় গতিকে পানীৰ ব্যবহাৰটো য'ত মানুহ বেছি হ'ব তাতটো পানীৰ ব্যৱহাৰটো আপোনাৰ অধিক পৰিমাণে হ'ব গতিকে সেই পানী সংৰক্ষণ কৰিবলৈ আমাৰ যিহেতু পানী ব্যৱস্থা বুলি ক'বলৈ আমাৰ ইয়াত কল আছে মটৰ আছে গতিকে পানীৰ অভাৱ নাই যিহেতু ইমান এটা আপোনাৰ হেৰি অসুবিধাৰ সৃষ্টি নহয় কিন্তু তথাপিও আমি খোৱা পানীখিনিৰ কাৰণে অলপ কষ্ট কৰিব লাগে যেনেকে য'ত দুজন মানুহে খাই তাত বেছি নালাগে মানে টিং এটাত বাল্টিং এটাত ভাল পানী এটিং দুইটিং ধৰি থ'লেই আমাৰ খোৱা বোৱাটো হৈ যায় যিহেতু আমাৰ বিয়া অনুস্থান তাত মিনিমাম ঘৰখনত প্ৰত্যেক দিনাখনেই ছয় সাতদিনৰ আগৰ পৰা হৈ যায় মিনিমাম বিশ পঁচিশ পঁচিশজনমান গতিকে তেতিয়া পানীৰ পৰিমাণটো বেছি লাগে কাৰণ গা ধুবৰ কাৰণেই মানুহৰ সংখ্যা বাঢ়ি যায় সেয়াই একেদৰে শোৱাৰ পৰা উঠাৰ পৰা মটৰত পানী হাজাৰ লিটাৰ টেংকীত এদিন এবাৰ উঠালেই নহয় তেতিয়া তেতিয়া এনেকুৱা কণ্ডিশ্যন হৈ যায় হাজাৰ লিটাৰ টেংকীটোত আমাৰ এতিয়া বৰ্তমান দুই তিনিবাৰ দিনটোত পানী উঠাব লাগে কাৰণ বিশ পঁচিশজন মানুহে গা ধুওতেও দিয়কচোন বহুতখিনি পানীৰ ব্যৱহাৰ হয় শুৱাৰ পৰা উঠাৰ পৰা মানুহে মুখখন ধোৱাৰ পৰা আদি কৰি পানীৰ ব্য়ৱহাৰ একে ৰাতি শুৱাৰ সময়লৈকে হয় শুৱাৰ পৰা উঠি চবে মুখ ধুৱে সেইখিনি সময়ত টেংকীৰ টেংকীৰ পানী ব্যৱহাৰ হয় আৰু তাৰ পিছত লগে লগে আমাৰ ৰাতিপুৱা চাহকণ অসমীয়া মানুহ যেতিয়া সবৰ কাৰণে চাহৰ ব্যৱস্থা কৰা হয় চাহ চাহ খোৱাৰ লগত আমি আমি আকৌ টেংকীৰ পানী ব্যৱহাৰ কৰিব নোৱাৰোঁ যিহেতু আমি সেইটো ফিল্টাৰ পানী ব্যৱহাৰ কৰা যায় আৰু ঘৰত যিহেতু মানুহৰ ঘৰত প্ৰায়বিলাক ঘৰত একুৱাগাৰ্ড বা কিছুমানে বিছলেৰী ড্ৰাম বিছ লিটাৰৰ ড্ৰাম কিনি আনে সেইয়া পানী ব্যৱহাৰ কৰি চাহ বনোৱা হয় তাৰ পিছত আপোনাৰ তাত চাহ খোৱাৰ পৰ্ব শেষ হোৱাৰ পিছতেই মানুহে যায় গা ধুবলৈ সেই বিশ পঁচিশজন মানুহে গা ধুবলৈ এবাৰ টেংকী এটা ফুল কৰিবই লাগিব টেংকীটো হাজাৰ লিটাৰ টেংকীটো ফুল কৰা পিছত সেই বিশ পঁচিশজন মানুহে আকৌ ৰেগুলাৰ কাপোৰ ধুব লগীয়া হয় নিজা পিন্ধা উৰা কাপোৰখিনি আগদিনা পিন্ধা উৰা কাপোৰখিনি ধুৱে গতিকে হাজাৰ লিটাৰ পানী ৰাতিপুৱা সময়তে বিয়াৰ দিনত শেষেই হৈ যায় আমাৰ ইয়াত যিহেতু আমাৰ ইয়াত বিয়া বুলি ক'লে মিনিমাম বিশ পঁচিশজন মানুহ থাকেই উপস্থিত মানে ওচৰ চুবুৰীয়াৰ পৰা ধৰি অঙহী বঙহী মামা মামী মাহী মহা পেহী পেহা চব সমস্তটো থাকিবই দিয়কচোন যিহেতু ঘৰৰ বিয়া কম উৎপাত হ'ব তাৰ লগে লগে আপোনাৰ গা ধোৱা শেষ হয়হে আকৌ এইপিনে আহি যায় আপোনাৰ খোৱা ৰাতিপুৱা খোৱাটো কি বনাব এই খোৱাত আকৌ ভাল পানী লাগে তেনেকুৱাতে আকৌ বিছলেৰী ড্ৰাম এটা আৰু এটা প্ৰয়োজন হ'ল আপোনাৰ খোৱা বোৱা বনাবলৈ ধোৱা পখলা কৰিবলৈ বৰ্তমান বাহিৰা পানী দিয়েই হৈ যায় কিন্তু যিহেতু খোৱা বোৱাত যিখিনি পানী ব্যৱহাৰ কৰা হয় সেইখিনিটো ভাল পানী খোৱাবই লাগিব যিহেতু আলহী মানুহক বৰ্তমান কি মানুহে যিয়ে নাখাওক পানীটো অন্তত মানুহে ভাল খাব বিচাৰে গতিকে আজিকালি ফিল্টাৰ নহ'লে একুৱাগাৰ্ড নহ'লে বিছলেৰী কেন পোৱা যায় আমাৰ ইয়াত ত্ৰিশ টকাত এটা কেন আনি ঘৰলৈ দি থৈ যায় আকৌ ডেইলী ৰিটাৰ্ণ কৰে যেতিয়া বিয়া অনুস্থান হয় এখন ঘৰততো দুই তিনিটা কেন লাগিবই আৰু বিয়াৰ দিনাটো পানী কিমান দৰকাৰ হ'ব সেইটো হয়তু ভাবি ক'ব নোৱাৰিম মটৰটো চাগে সাত আঠবাৰ উঠাবই লাগে কাৰণ হাজাৰ হাজাৰ মানুহ এখন বিয়াঘৰত নিমন্ত্ৰণ দিয়ে তেওঁলোকে খায় তেওঁলোকে খোৱাৰ কাৰণে আকৌ এক্সট্ৰাকে ড্ৰাম কিনিব লাগে মিনিমাম পোন্ধৰ বিশটা ড্ৰাম লাগিব কেনৰ কিছুমানে আজিকালি ষ্টেনডাৰ্ড কৰিবলৈ গৈ প্ৰত্যেককে এটা এটা পানীৰ বটল দিয়ে বিছলেৰী বিছলেৰী পানী বটল এটা মানে যদি দুহেজাৰ মানুহ হয় দুহেজাৰটা বটলৰ ওপৰিও এক্সট্ৰাকে পাঁচশ লাগিব কাৰণ সবেই অকল খোৱা টাইমতে পানীটো ইউজ নকৰে কিছুমানৰ এনেই পিয়াহ লাগিব পাৰে গৰমৰ দিনততো পানী আৰু ব্যৱহাৰ হয় বৰ্তমান এতিয়া যিহেতু গৰম দিন সেয়ে দিনটোত এনেই নৰ্মেল দিনত যদি মানুহে এজন মানুহে দিনটোত দুই লিটাৰৰ পৰা তিনি লিটাৰ পানী খায় গৰম দিনত সেই মানুহজনৰ তাত ডাবুল হৈ যায় মিনিমাম পাঁচ লিটাৰৰ পৰা ছয় লিটাৰ পানী খায় যিহেতু গৰমটো বেছি পৰিলে মানুহৰ পিয়াহটো বেছিকেই লাগে আৰু কষ্ট কৰি থকাৰ সময়তটো পানীটো লাগিবই গতিকে মিনিমাম বটল কিনিলে পঁচিছশ তিনি হাজাৰটা বটল কিনিবলগীয়া হ'ব তেনেকে কেন কিনিলে বিশটা পঁচিশটা কেন কিনিব লাগে পানীৰ কাৰণে তাৰ পিছত আপোনাৰ গা ধোৱা কৰাৰ কাৰণেটো বিয়াৰ দিনাখন আৰু মানুহ হৈ যায় আপোনাৰ হাজাৰ দুহেজাৰ মানুহৰ ভিতৰতটো ঘৰৰ মিনিমাম এশজন মানুহ হয় এশজন মানুহৰ আপোনাৰ গা পা ধোৱা খোৱা বোৱা সেইবিলাক মিনিমাম মানে পানীৰ বহুত যথেষ্টখিনি প্ৰয়োজন হয় এখন বিয়াত আমাৰ বিশেষকে আমাৰ ইয়াত এটা নিয়ম আছে কইনা হওঁক দৰা হওঁক অধিবাসৰ পৰা নোৱাব লাগে সেই পানী তোলা নিয়মটোও আছে সেই নোৱাই আনি তেওঁক নোৱালেওটো এজন মানুহে এতিয়া নৰ্মেলি গা ধুলে আপোনাৰ যদি বিশ লিটাৰ পানী এটা ইউজ হয় যেতিয়া যেতিয়া নোৱাই মিনিমাম ত্ৰিশ পয়ত্ৰিশজনী মহিলাই আহি নোৱায় তেওঁলোকে এমগকে পানী ঢালিলেও এটা মগত দুই লিটাৰ ধৰিলেও মিনিমাম ষাঠি সত্তৰ লিটাৰ পানী দি এটা দৰাটোক বা কইনাজনীক গা ধোওৱা হয় গতিকে যথেষ্ট পৰিমাণৰ পানী ব্যৱহাৰ হয় এখন বিয়াত আমাৰ ইয়াত খোৱা বোৱা আৰু বিশেষকে বাচন বৰ্তন ধোৱাটো যথেষ্ট পৰিমাণৰ পানী প্ৰয়োজন হয় এখন বিয়াত যিহেতু মানে খোৱা বোৱা এষ্টিমেটটো বেছিকে কৰা হয় গতিকে বাচন বৰ্তনৰ সংখ্যাও বাঢ়ি যায় গতিকে বাচন বৰ্তন ধুবলৈও যথেষ্ট পৰিমাণৰ পানী এখন বিয়াত ব্যৱহাৰ হয় আৰু সেইবোৰ আমি ষ্টক কৰিবলৈ কেন ড্ৰাম টিং যেনেকে যি পাৰোঁ আৰু যি সুবিধা য'ত অধিক পৰিমাণৰ পানী জমা কৰিব পাৰি সেইবিলাক বস্তুৰ যোগান কৰি আনি যোগাৰ কৰি আনি তাত সংৰক্ষণ কৰা হয় ধন্যবাদ